মই মোৰ গছবোৰ উন্নত বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ এপছসমূহৰ পৰা সহায় লওঁ যেনে গুগুল এলেক্সা আদি বিভিন্ন ধৰণৰ এপছসমূহৰ পৰা মই মোৰ গাৰ্ডেনিঙৰ বা গছসমূহক উন্নত বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ গছসমূহৰ লগত জড়িত ভিডিঅ' হওক তথ্য আদি অধ্যয়ন কৰি মই মোৰ গছৰ যত্ন ল'ব পাৰোঁ আৰু বিভিন্ন ধৰণৰ ঔষধ বা কীটনাশক আদি বিভিন্ন তথ্যও মই এই এপছসমূহৰ পৰা ল'ব পাৰোঁ লগতে বিভিন্ন ধৰণৰ নতুন নতুন কৌশল এই গছসমূহ উন্নতি বা চাফ চিকুণ আদি কৰিব পৰা পৰামৰ্শ অতি সহজতে ল'ব পৰা যায় এই এপছসমূহৰ দ্বাৰা